হয় ভাৰতৰ কিছুমান লেণ্ডমাৰ্ক বা আৰু পৰ্যটকৰ আকৰ্ষণৰ বিষয়ে যদি সোধে সঁচাকৈয়ে ভাৰত ভাৰতলৈ বছৰি যিমান বিদেশী পৰ্যটক ভ্ৰমণকাৰী আহে সেই দিশৰ সেই দিশৰ পৰা চাব গ'লে ভাৰতখন সঁচাকৈয়ে পৰ্যটকৰ আকৰ্ষণ থলী ভাৰতত বহুত এনেকুৱা ধৰণৰ কিছুমান ঐতিহ্যমণ্ডিত জাগা আছে যিবোৰৰ কাৰণে গোটেই পৃথিৱী ধৰি ভাৰতৰ গুণ গান বিয়পি আছে তাৰে ভিতৰত ভাৰতৰ তাজমহল তাজমহল সপ্তম আশ্বৰ্যৰ এটা অন্যতম পৰ্যটনথলী ছাহজাহান আৰু মমতাজৰ প্ৰেমৰ স্মৃতি বুলি কোৱা হয় সেই বগা মাৰ্বলেৰে নিৰ্মিত ছাহজাহানে মমতাজৰ প্ৰেমৰ স্মৃতিক মানে চিৰস্থায়ী কৰিবৰ কাৰণে বা যমুনা নদীৰ পাৰত দিল্লীত দিল্লীৰ যমুনা নদী আগ্ৰাৰ যমুনা নদীৰ পাৰত তাজমহল সজাইছিল আৰু এই তাজমহল চাবলে বিভিন্ন দেশী বিদেশী পৰ্যটক আহে তাৰে পিছত সূৰ্য মন্দিৰ আছে তাৰ পিছত উৰিষ্যাৰ সূৰ্য মন্দিৰ আছে আৰু বাকী আমাৰ অমৃতচৰৰ স্বৰ্ণ মন্দিৰ তালৈ আহে তাৰ পাছত বৈষ্ণৱ দেৱী টেম্পল বৈষ্ণৱ মাতাৰ মন্দিৰ আছে আৰু কেদাৰনাথ আছে উত্তৰ প্ৰদেশৰ কেদাৰনাথ ভ্ৰমণ কৰিবলৈ আহে বিশেষকৈ ভক্তসকল মানে চাবলৈ আহে তাৰ লগত জড়িত কিছুমান আখ্যান উপাখ্যান ভগৱানৰ বিশ্বাসৰ কাৰণেই মানুহ আহে এইখিনি বাকী তাৰ উপৰিও আমাৰ দিল্লীখন দিল্লী যিহেতু দেশৰ ৰাজধানী সেই ৰাজধানী চহৰখনৰ অৱস্থিত লালকিল্লা ৰাষ্ট্ৰপতি ভৱন সংসদ ভৱন এইসব সকলো পৰ্যটনৰ আকৰ্ষণীয় কেন্দ্ৰস্থলী আজিকালিতো দিল্লীখনক মানে দিল্লীখনক পৰ্যটকক আকৰ্ষণ কৰিবৰ কাৰণে ৰাজপথ জনপথ এইবিলাকৰ কিছুমান নতুন নতুন নামাকৰণ কৰা হৈছে পিছত কিছুমান পুৰণিদিনৰ বাগিছা পাৰ্ক আছে এইবিলাক চাবলৈ আহে বাকী আমাৰ ভাৰতৰ উপৰিও আমাৰ অসমো অসমত পৰ্যটনৰ বিভিন্ন আকৰ্ষণীয় কেন্দ্ৰস্থলী আছে এতিয়া উজনি উজনি অসমত চালে আমি কাম উজনিৰ ফালে আমাৰ আহোমৰ হিষ্ট্ৰী আহোম বুৰঞ্জীৰ লগত জড়িত গোটেই আকৰ্ষণীয় বিভিন্ন ধৰণৰ পৰ্যটনথলী আমাৰ উজনি অসমতে অৱস্থিত শিৱসাগৰৰ জয় জয়সাগৰ পুখুৰী ৰংঘৰ কাৰেংঘৰ সেইবিলাক আজিকালি ঠেঙাল মেনৰ এনেকুৱা সংগ্ৰাহালয়ো পাতিছে চৰকাৰে তাৰ পিছত নগাওঁ বৰদোৱা শংকৰদেৱ মাধৱদেৱৰ সত্ৰসমূহ তাৰপিছত এনেকৈয়ে আহি আহি আমাৰ কামৰূপ জিলাৰ মানে আকৰ্ষণীয় বস্তু হ'ল নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ তাৰপাছত হাজোৰ পঞ্চতীৰ্থ মন্দিৰ তাৰপিছত তাৰকাগৃহ আছে চায়েন্স মিউজিয়াম সেনেকৈ বিভিন্ন কলাক্ষেত্ৰকে আদি কৰি দীঘলী পুখুৰীকে আদি কৰি বিভিন্ন পৰ্যটকৰ আকৰ্ষণথলী আছে এইবোৰেই মানে এইবোৰলৈ আমি নিজেও যাওঁ দৰ্শনাৰ্থী আহে বনভোজ থলী আছে কিছুমা আমাৰ য'ত পিকনিক পিকনিক স্পটবিলাক য'তগোটেই শীত কালত লগে ভাগে বনভোজ খায় মানুহে এইবোৰে